হেল্ল' দাদা হয় অঁ হয় মই আপোনাৰ লগত যে এতিয়া অলপ আগতে আহিলোঁ হয় হয় ধন্যবাদ এনেকে আপোনাৰ লগত আহি বৰ্তমান তাৰমানে আজি ভাল লাগিল হয় কাৰণ আপুনি যিহেতু এই ৰাতি ইমান দেৰিকৈ এই চাৰে তিনটা চাৰিটা বজাত আপুনি মোক সেই আন্ধাৰ এৰিয়াৰ পৰা ইমান ভালকে আপুনি মোক ঘৰত ড্ৰপ কৰি থৈ গ'ল তাৰবাবে অশেষ ধন্যবাদ আৰু মানে আপোনাৰ ধৰক আপোনাৰ লগত আহি পেলাই ধৰক মানে এনেকৈ কাৰ কোনোবা অচিনাকি মানুহৰ লগত আহি আছোঁ যেন লগা নাই আপোনাৰ লগত আহি ধৰক মানে কোনোবা চিনাকি মানুহ এজনৰ লগত বা কোনোবা লগৰ এজনৰ লগতহে যেন মই ট্ৰেভেল কৰি আহিছোঁ ক'ৰবাৰ দূৰৰ পৰা ধৰক যেনেকে আপুনি মানে এটা কথা পাতি আহিছে ধৰক যেনেকে এজন লগৰ নিচিনা বা এজন মানে চিনাকি মানুহ টাইপত আপুনি যেনেকে ধৰক কথা পাতি আহিছে আপুনি আপুনি হাঁহি ফুৰ্টি কৰি আহিছে আপুনি ধৰক গান শুনি যেনেকৈ ধুনীয়াকে হেৰি কৰি আহিছে আৰু প্লাছ আপোনাৰ তাত ড্ৰাইভিংটো ড্ৰাইভিংটো ইমান ভালকৈ আহিছে আপোনাৰ ধৰক যেনেকৈ গাড়ী চলাইছে না আপুনি গাত গোট বা যিমান যি হওঁক আপুনি গোটেইখিনি ভালকে চাই মানে ৰে ৰেচ ড্ৰাইভিং কৰা নাই আপুনি গোটেই ৰাস্তাটো বৰ ভালকে হেৰি কৰি আহিছে তাৰবাবে অশেষ ধন্যবাদ আৰু তাতে যিহেতু আপুনি ইমান দূৰৰ ৰাস্তা ইমান দূৰৰ ৰাস্তা একো তাৰমানে প্ৰবলেম নোহোৱাকৈ একো মানে কষ্ট নোহোৱাকে আৰু মানে মোক এইটো ফিলে হ'ব নিদিলে যে মই ধৰক আপো কোনোবা বেলেগ এজনৰ লগত আহি আছোঁ বা তেনেকুৱা ধৰক সেই ভয়তো বা সেই মানে এটা হেৰি এটা থাকে ন যে ৰাতি সময়ত আহিছোঁ সেই তেনেকুৱা আপুনি একো মানে ফিল কৰিবই নিদিলে মোক আৰু তাৰবাবে অশেষ ধন্যবাদ আৰু আপোনাৰ লগত মানে ধৰক যোনখিনি মানে ৰাস্তাত কথা পাতিলোঁ হয় বহুতখিনি হাঁহি ফুৰ্টি কৰিলোঁ আমি ধৰক কথা পাতোঁতে তাৰবাবে সেইখিনি খুব ভাল লাগিলে চ' আপোনাক মই এনেও যিহেতু মই তাতো ফাইভ ৰেটিং দিছোঁৱেই চ' মই ভাবিলোঁ আপোনাক মানে পাৰ্চনেলি কল কৰি পেলাই মই আপোনাক মানে এইটো জনাই দিওঁ মানে আপোনাৰ নিচিনা মানুহ মানে এনেকে কেব ড্ৰাইভাৰ বা তেনেকে হিচাপত মানে বহুতখিনি জৰুৰী কাৰণ মানে আজিকালি যিহেতু মানে বহুতে মানে ভয় কৰে বা তেনেকে বহুতখিনি হেৰি ওলাইছে যে এনেকে ড্ৰাইভাৰে বা কিবা তেনেকে ভয় কৰে বা কিবা তেনেকা নিউজ বা তেনেকা ওলায় চ' আপোনাৰ নিচিনা মানুহ মানে বহুত জৰুৰী মানে হেৰিয়াত চ' সেইকাৰণে তাৰবাবে অশেষ ধন্যবাদ সেইটোৱেই ঠিক আছে দিয়ক ৰাখিছোঁ